মই আপোনালোকৰ কোম্পানীৰ পৰা এটা মই গেছ লাইটাৰ অৰ্ডাৰ কৰিছিলোঁ লাইটাৰটো মোৰ তিনি দিনমানৰ আগত আহি পাইছে কিন্তু মই লাইটাৰটো বহুত ভাল পাইছোঁ ব্যৱহাৰ কৰি আপোনালোকে যে আপোনাৰ এই কোম্পানীটো এনেদৰে চলায় সেইটো ভাল লাগিছে বহুত বস্তুটো